বাতৰি মিডিয়া হৈছে বৰ্তমান সময়ৰ অতিকৈ গুৰুত্বপূৰ্ণ এটা বৈদ্যুতিক প্ৰচাৰ বৰ্তমান সময়ৰ এটা অতিকে গুৰুত্বপূৰ্ণ বিষয় বাতৰি কাকত আৰু বৰ্তমানৰ বৈদ্যুতিক বাতৰি প্ৰচাৰৰ দ্বাৰা বৰ্তমানৰ সময়ত পৰীক্ষাৰ্থীসকলক সথেষ্ট সহায় কৰে ৰাজ্যত অগ্ৰণী পৰীক্ষা হয় মোক যেনেকৈ লোকসেৱা আয়োগৰ পৰীক্ষা নীটেই বা সমূহ আদি কিদৰে হ'ব কেতিয়া হ'ব ক'ত হ'ব ইয়াৰ সবিশেষ তথ্যসমূহ পোনপ্ৰথমে সদায় বাতৰি ইলেক্ট্ৰনিক মিডিয়ামৰ দ্বাৰাই প্ৰচাৰ কৰা হয় আৰু সেইসমূহ তথ্য আমাৰ মাজলৈ লৈ আনে ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদিয়ে গতিকে কাকতত উল্লেখ কৰি আৰু বৈদ্যুতিক প্ৰচাৰ বিভাগেও ইয়াৰ তথ্য প্ৰচাৰ কৰি পৰীক্ষাৰ্থীসকলক সহায় কৰে তাৰোপৰি বাতৰিকাকতৰ দ্বাৰা প্ৰচাৰ কৰা সকলোবোৰ ওৰ বিষয় যেনেকৈ ৰাজনৈতিক বিষয় হওক দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰতে হওক ওপৰত আৰু দেশত ঘটি থকা সকলোবোৰ কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ আছে তাৰ ওপৰত দেশৰ আভ্যন্তৰীণ সমস্যাৰ আৰু ওপৰত মিডিয়াৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰা উপৰিও অন্যান্য ৰাজ্যত ঘটি থকা বা বাতৰিসমূহ ছ'চিয়েল মিডিয়া যোগে আমাৰ মাজলৈ আৰু পৰীক্ষাৰ্থীসকলৰ মাজলৈ লৈ আনে অতিকে উল্লেখ থকা বাৰতিবোৰৰ পৰা পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে যথেষ্ট জ্ঞান আহৰণ কৰি পৰীক্ষাসমূহত সাফল্যমণ্ডিত কৰিবৰ বাবে বৈদ্যুতিক প্ৰচাৰ মাধ্যমৰ দ্বাৰা ঘৰতে বহি যথেষ্ট সংখ্যাক ইয়াক পৰীক্ষাসমূহত উপস্থাপন কৰিব পৰাকৈ জ্ঞান আহৰণ কৰাৰ এটা হৈছে সুন্দৰ মাধ্যম বৰ্তমান সময়ত বাতৰিকাকত আৰু বৈদ্যুতিক সাংবাদিকে যথেষ্ট গুৰুত্বপূৰ্ণ অৰিহণা যোগান ধৰি আহিছে বুলি ভাবোঁ কাৰণ বৈদ্যুতিক মাধ্যমৰ দ্বাৰাই কোন সকলোধৰণৰ যিধৰণে এখন প্ৰচপেক্টাছ থাকে প্ৰচপেক্টাছখনৰ পৰা সকলো কি ধৰণৰ প্ৰশ্ন আহিব বা কি ধৰণে কৰিব তাৰ সমূহ বিবৰণ এই ইলেক্ট্ৰনিক মাধ্যমৰ যিগেদিয়ে জনা যায় বা আগতীয়াকৈ সকলোবিলাক খা খবৰ পায় পৰীক্ষাৰ্থীসকলে এটা এডভাঞ্চ ৰূপত আগবাঢ়ি থাকিব পৰা হৈছে গতিকে মই জনাত বহুত দূৰখিনি আগবঢ়াই নিছে এ পি এছ চি ইউ পি এছ চিকে ধৰি নীটৰ দৰে অগ্ৰণীমূলক পৰীক্ষাৰ্থীসকলক এটা ভাল মাধ্যমৰ যোগেদি যথেষ্টখিনি উন্নত মানদণ্ডৰ সেৱা আগবঢ়াই আহিছে আৰু ইয়াৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ আৰু এইসমূহ পৰীক্ষাৰ্থী কাৰণে যথেষ্ট অৱদান আগবঢ়াই আহিছে গতিকে মই ভাবোঁ যে ই এটা মিডিয়াই শিক্ষাৰ্থীসকলৰ মাজত পৰীক্ষাসমূহক ইউ পি এছ চিৰ কাৰণে হওক নীটেই হওক তেনেকুৱা অগ্ৰমণি পৰীক্ষাসকলৰ বাবে এটা ভাল পদক্ষেপ হাতত লয়